মই কাপোৰত ফুল তুলিব খুব ভাল পাওঁ তেনে তেনেকুৱাকে সৰু সুৰা ৰুমাল হওক

স্কুলত পৰা আনিবগৈ তাৰপিছত ল'ৰা আহিলে আৰু

তেনেকে ধুনীয়া ধুনীয়াকে বনাই দিবলৈ চেষ্টা কৰোঁ তেওঁলোককো তেওঁলোকৰো মন পচন্দৰ হয় হাতৰ কাম যিহেতু সকলোৱে হাতৰ কাম খুব পচন্দ কৰে তেনেকে সেইখিনি সময়ত মানে বিয়াৰ ছিজনত

সেনেকে বনাই দিবলে ভাল লাগে নহয় জানো তেওঁলোকেও খুব উম পায় যিহেতু ঊলটো খুব ভাল

তাৰপিছত নিজলৈ আজিকালি মানে যিটো মই মানে এইটো হাতৰ ঊল গুঠা হওক বা এম্ব্ৰইডাৰী হওক